মই শেহতীয়াকৈ চোৱা এখন ৱেব ছিৰিজ হৈছে অসুৰ অসুৰ ৱেব ছিৰিজখনত প্ৰায় দুটা ছিজন আছে আৰু দুটা ছিজনৰে ষোল্লটা খণ্ড আছে এই ৱেব ছিৰিজখনত খুব সুন্দৰকৈ মানুহৰ মনত মানুহ এজনৰ এজনৰ মাজত যি এক অসুৰ অসুৰ ব্যক্তিত্ব সোমাই থাকে সেই সম্পৰ্কে এই ৱেব ছিৰিজখনে উপস্থাপন কৰিছে ৱেব ছিৰিজখনত যি বৰ্তমান সময়ত যি টেকনল'জীৰ ব্যৱহাৰ বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যি টেকনল'জী আছে সেই টেকনল'জীসমূহো ব্যৱহাৰ কিমান পৰ্যায়লৈকে হ'ব পাৰে সেই সেই টেকনল'জী ব্যৱহাৰ কৰি কেনেকৈ সমাজৰ ক্ষতি কৰে বা কেনেকৈ সমাজখনৰ উন্নয়নৰ বাবে কাম কৰিব পাৰে সেই সম্পৰ্কেও বিভিন্ন ধৰণৰ দিশসমূহ উনুকিয়াই দিছে দ্বিতীয়তে এই ৱেব ছিৰিজখনৰ জৰিয়তে মানুহৰ যি এক চাৰিত্ৰিক ডিলেমা সেই চাৰিত্ৰিক ডিলেমাকো উপস্থাপন কৰিবলৈ উপস্থাপন কৰিব বিচাৰিছে মানুহৰ মাজত যি অসুৰ ব্যক্তিত্ব সোমাই থাকে পৰিস্থিতিয়ে এজন ব্যক্তিক অসুৰ হ'বলৈ বা এক বেয়া কাম কৰিবলৈ বাধ্য কৰি তোলে গতিকে কেনে ধৰণৰ পৰিস্থিতিত মানুহে নিজকে সংযম কৰিব লাগে বা মানুহৰ মাজত থকা যি এক ডেভিল বা যি এক অসুৰ সেই অসুৰ অসুৰ ব্যক্তিত্বটোক এই ৱেব ছিৰিজখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ উপস্থাপন সুন্দৰভাৱে উপস্থাপন কৰিছে দ্বিতীয়তে এই ৱেব ছিৰিজখনত ইণ্ডিয়ান মাইথল'জীক খুব সুন্দৰকৈ উপস্থাপন কৰিছে যি ভাৰতবৰ্ষৰ যি মাইথল'জী আছে সেই মাইথল'জীসমূহক কেনেকৈ কেনেকৈ সুন্দৰকৈ উপস্থাপন কৰিছে কেনেকৈ এজন ব্যক্তিৰ সত্ত্বাক ইনফ্লুৱেঞ্চ কৰি ৰাখে বা কেনেকৈ প্ৰভাৱিত কৰি ৰাখে সেই সম্পৰ্কে ইয়াত সুন্দৰকৈ উপস্থাপন কৰিছে